হেল্ল' বন্ধু গুৱাহাটীত কেব সেৱা কি কি উপলব্ধ বাৰু উলা উবেৰ আৰু ৰেপিড' উলা উবেৰ ফ'ৰ হুইলাৰ চাৰ্ভিছ আৰু ৰেপিড' বাইক ছাৰ্ভিচ ঠিক আছে বাৰু বন্ধু উলা উবেৰ ৰেপিড' কোনটো মোৰ কাৰণে কম্ফৰটেবল জাৰ্ণী হ'ব এই এইবিলাকৰ ছাৰ্ভিচ কেনেকুৱা অলপ ক'বা নেকি ঠিক আছে এতিয়া যদি মই কেব সেৱা এটা ল'ব বিচাৰোঁ কোনটো কেব সেৱা লোৱাৰ কাৰণে তুমি ক'বা গুৱাহাটীত গোটেইকেইটা ঠিকেই আছে ৰেটিং বিলাক কেনেকুৱা বন্ধু খুব ভাল সময়মতে সকলো উবেৰ বা বা ৰেপিড'ৰ ৰাইডাৰসমূহক পোৱা যায়নে নিশ্চয় তেনেহ'লে মই যিকোনো এটা কেব সেৱা ইয়াত ল'ব পাৰোঁ হয় ইয়াত মহিলা পুৰুষসকলো সুৰক্ষিতনে দিন বা ৰাতি কিবা সমস্য়াৰ সন্মুখীন হ'ব লগা হয় নেকি ঠিক আছে বন্ধু এইখিনি ইনফৰমেছন দিয়াৰ বাবে আপোনাক ধন্য়বাদ